মই কাপোৰ এযোৰ অনলাইন কৰিছিলোঁ তাৰপিছত ডেলিভাৰীৰ ল'ৰাজনে কাপোৰযোৰ দিব আহিলে তাৰপিছত ল'ৰাজনে আহি মোক বেয়া ব্যৱহাৰ কৰি গাত টাচ্ কৰিলে আৰু তাৰপিছতে এতিয়া তাৰমানে ল'ৰাজনৰ ওপৰত কমপ্লেইন কৰিব বিচাৰিছোঁ এতিয়া কোম্পানীৰ নাম্বাৰ এটা নাম্বাৰটো পালে মই ল'ৰাজনৰ ওপৰত একশ্যন ল'ব পাৰিলোঁ হয় নহ'লে মই পুলিচ কেচ হ'লেও কৰি দিম আৰু